আমাৰ অঞ্চলত মনোৰঞ্জনৰ উদ্যোগসমূহ ঘাইকৈ টি ভি ৰেডিঅ' ডিজিটেল মাধ্যম ফ্লিম নাটক খেল ধেমালি ইত্যাদিয়ে মুখ্য স্থান লাভ কৰে এই অঞ্চলত মই গোৱালপাৰাৰ কথা কৈছোঁ গোৱালপাৰা অঞ্চলত সৰহভাগ মানুহে নাটক টি ভি চিনেমা আৰু ডিজিটেল মাধ্যমৰ ব্যৱহাৰ হোৱা প্ৰয়োগ হোৱা মনোৰঞ্জন বিভিন্ন তথ্য চিত্ৰ খেল ধেমালি চিনেমা আদি আদিসমূহ চাই মনোৰঞ্জন লাভ কৰে এই অঞ্চলত নাটকৰ এটা আমি যিহেতু অসমৰ মানুহ গতিকে অসমত নাটকৰ এটা সমাদৰ আছে নাটক বুলি ক'লে আমি বিভিন্ন ধৰণৰ নাটকৰ কথা বুজি পাওঁ মঞ্চ নাট অসমৰ মানুহৰ প্ৰধান মনোৰঞ্জনৰ আহিলা অতীজৰেপৰা মঞ্চ নাটে অসমত এটা আলোড়ন সৃষ্টি কৰি আহিছে আৰু প্ৰতিটো অঞ্চলতে মঞ্চ নাটক দৰ্শক শ্ৰোতাই আদৰি লৈছে এই মঞ্চ নাটক লাহে লাহে লাহে লাহে মঞ্চৰপৰা ফালৰি কাটি বিভিন্ন পৰিৱেশত ন নাটক উপস্থাপন কৰাৰ এটা পৰিৱেশ বৰ্তমান লাহে লাহে গঢ়ি উঠিছে আমাৰ গোৱালপাৰাত আণ্ডাৰ দ্যা চাল ট্ৰী প্ৰতি বছৰে বাদুংডুপ্পা উদ্যোগত ৰামপুৰ আগিয়াৰ ৰামপুৰ নাম ঠাইত প্ৰতি বছৰে অনুষ্ঠিত কৰা হয় আমাৰ গোৱালপাৰাক গৌৰৱ সন্মানীয় শুক্ৰাচাৰ্যৰ ৰাভাৰ অহোপুৰুষাৰ্থ বাদুংডুপ্পা বুলি এটা নাট্য অনুষ্ঠানৰ জন্ম হৈছিল আৰু সেই নাট্য অনুষ্ঠানটোৱেই এতিয়া বিভিন্ন ধৰণৰ নাটকৰ ওপৰত সম্পৰীক্ষা পৰীক্ষা কৰি আহিছিল কিন্তু দুৰ্ভাগ্য বশতঃ আমি শুক্ৰাচাৰ্য ৰাভাদেৱক হেৰুৱালোঁ তথাপিতো সেই অনুষ্ঠানটোৱে এতিয়াও আণ্ডাৰ দ্যা চাল ট্ৰী নামৰ অনুষ্ঠানৰ যোগেদি ভাৰতবৰ্ষ তথা আন্তঃৰাষ্ট্ৰীয় নাট পেছাদাৰী নাট নাট্য দলসকলক মাতি আনি নাটক অনুষ্ঠিত কৰি আহিছে যিটো অসমৰ লেখত ল'বলগীয়া এটা অনুষ্ঠান হিচাপে পৰিগণিত হৈছে অপেচাদাৰী নাট্যগোষ্ঠীয়ে এই পথাৰখনত অসমত যথেষ্ট ভাল কাম কৰি আছে যিহেতু নাটক হৈছে এটা দৃশ্য শ্ৰব্য অনুষ্ঠান নাটকৰ যোগেদি মানুহে বিভিন্ন ধৰণৰ সামাজিক সাংস্কৃতিক পাৰিবাৰিক বা ব্যক্তিকেন্দ্ৰিক সংঘাত সংঘাত মনোৰঞ্জন বা যিকোনো মানসিক ক্ৰীড়া বিক্ৰিয়াৰ উপস্থাপন কৰিব পাৰে গতিকে সেইকাৰণে নাটকক মানুহে খুব ভালকৈ আদৰি লৈছে যেনেকৈ চিনেমাত এখন চাওঁতে আমি কিছুমান চিনেমাখন যেতিয়া বনায় তেতিয়া অভিনেতা অভিনেত্ৰীৰ ৰিটেকৰ ব্যৱস্থাটো থাকে কিন্তু নাটকত কিন্তু সেইটো বস্তু ৰি টেক কৰাৰ কোনো উপায় নাথাকে গতিকে নাটক অলপ সেইটো অলপ কি ক'ব অলপ চেলেঞ্জিং অভিনেতা অভিনেতসকলৰ বাবে মঞ্চত নাটক কৰাটো বৰ চেলেঞ্জিং তাৰোপৰি এই অঞ্চলত আমাৰ গোৱালপাৰা জিলাৰ বিখ্যাত গোৱালপৰীয়া গীত গীত মাত লোকপ্ৰিয় নাচ বিহু নৃত্য বিহুগীত এই গোটেইখিনিকেই গোৱালপাৰা মানুহে খুব ভালদৰে চৰ্চা কৰি আছে আঁকোৱালি লৈছে খেলৰ যোগেদিও মানুহে মনোৰঞ্জন পাব পাৰে আমি টি ভি ৰেডিঅ'ত বিভিন্ন ধৰণৰ খেলৰ ধাৰা আমি পায়ে থাকোঁ গতিকে মনোৰঞ্জনৰ আহিলা বুলি ক'লে ছবি জগত ছবিৰপৰা আৰম্ভ কৰি টি ভিতটো বিভিন্ন ধৰণৰ অনুষ্ঠান হৈয়ে থাকে ৰেডিঅ'ৰ যোগেদি বা ডিজিটেল মাধ্যমৰ যোগেদিও প্ৰতিজন মানুহে আজিকালি মনোৰঞ্জনৰ আহিলে ঘৰতে পাব পাৰে আৰু ডিজিটেল মাধ্যমত মনোৰঞ্জন আহিলাৰ সুবিধাটো হৈছে কি মই যেতিয়াই মন যাওঁ বা মই যেতিয়াই সময় পাওঁ বা যিয়ে যেতিয়া সময় পায় তেতিয়াই তেওঁলোকৰ ইচ্ছা অনুসৰি যিকোনো এটা এখন চিনেমা যিকোনো এখন ৱেব ছিৰিজ যিকোনো এখন নাটক বা কবিতাৰ চৰ্চা কৰিব পাৰে গতিকে সেইটো এটা বৰ ডাঙৰ সুবিধা ভাল সুবিধা আমাৰ গোৱালপাৰা জিলাত বিভিন্ন গাঁওবিলাকত প্ৰকৃততে আমাৰ শংকৰদেৱে দি থৈ যোৱা নাম প্ৰসংগৰ যোগেদি প্ৰতিজন ল'ৰা ল'ৰাৰে ছোৱালীবিলাক কৰোঁ প্ৰতিজন ল'ৰা ছোৱালীৰে সংগীতৰ যিটো ধাৰা নাম গোৱাৰ মাধ্যমেৰে তেওঁলোকে চৰ্চা কৰি থাকে এইটো এটা খুব ভাল দিশ তেওঁলোকৰ নাম গোৱাৰ মাজেদিও তেওঁতে তেওঁলোকে সংগীত চৰ্চা কৰিব পাৰে বাজনা বজাৰ চৰ্চাটো কৰিব পাৰে তাল খোল নাগাৰা আদি আদি বজোৱাৰ চৰ্চাটো অট'মেটিকেলি হৈ থাকে যিহেতু আমাৰ গাঁওবিলাকত প্ৰতি বৃহস্পতিবাৰে ঘৰে ঘৰে নাম গোৱাৰ পৰম্পৰা এটা আছে গতিকে সেই নাম গোৱাৰ মাধ্যমেৰে তেওঁলোকে কলা সংস্কৃতিৰ অধ্যয়ন কৰি কৰি থকা বুলি মোৰ ধাৰণা মানুহৰ মনোৰঞ্জন বিভিন্নজনৰ বিভিন্ন মনোৰঞ্জনৰ আহিলা তেওঁলোকে গ্ৰহণ কৰিলে কোনোবাই গান গান গাই ভাল পায় কোনোবাই নাটক চাই ভাল পায় কোনোবাই চিনেমা চাই ভাল পায় কোনোবাই খেলি ভাল পায় গতিকে মানুহৰ মনোৰঞ্জনটো চবৰে একে নহয় বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ আহি আহিলাব পাৰে কোনোবাই কবিতা লিখিও ভাল পাব পাৰে কোনোবাই গল্প লিখিও ভাল পাব পাৰে কোনোবাই প্ৰকৃতিৰ লগত বিলীন হৈ পাহাৰ বগাই চৰাই চিৰিকতিৰ আঁতৰ সৈতে এককাৰ হৈও ভাল পায় গতিকে মনোৰঞ্জনৰ আহিলাটো চবৰ কাৰণে বেলেগ বেলেগ মই যিটো ভাল পাওঁ আনে সেইটো ভাল নাপাবও পাৰে বা ম আনে যিটো ভাল পায় সেইটো হয়তো মই মই ভাল নাপাওঁ গতিকে মনোৰঞ্জন বিভিন্ন ধৰণৰ আছে গতিকে সেই সেনেকে তেওঁলোকে নিজা নিজা ৰুচি অভিৰুচি মতেতে মনোৰঞ্জন লাভ কৰে কোনোবাই ৰেডিঅ'ত কোনোবাই টি ভিত কোনোবাই ডিজিটেল মাধ্যমত কোনোবাই চিনেমাত কোনোবাই নাটকত কোনোবাই গানত কোনোবাই খেলত যিয়ে যেনেকৈ মনোৰঞ্জন পায় তেনেকৈ মনোৰঞ্জন লাভ কৰি থাকে ইয়াৰ গোৱালপাৰাৰ মুখ্য মিডিয়া বা মনোৰঞ্জনৰ উদ্যোগসমূহ বুলি ক'ব লাগিলে

টি ভি ডিজিটেল মাধ্যম নাটক খেলা ধূলা গান বাজনা এইখিনিয়ে বুলি ক'ব পাৰি গতিকে ইয়াত সৰহভাগ মনোৰঞ্জনৰ আহিলাৰ চৰ্চাই হৈ থাকে বিভিন্নজনে বিভিন্ন প্লেটফৰ্মত কৰি থাকে